আমাৰ ইয়াত আমাৰ এই অসমত ঋতুত ঋতু নিৰ্দিষ্ট ঋতুত বহু লোকক একেলগে বেমাৰ কৰাৰ ভিতৰত

তাৰপাছতে ঠাণ্ডা তেনেকৈ ঠাণ্ডা লগাব নালাগে

তেতিয়াও মানে গৰম পানীয়ে ভৰি ধুই ভালকৈ হেৰি প্ৰতিপাল কৰিলে এইটো নিৰ্মূল সোনকালেই হ'ব

গৰম পানীয়ে ভৰি ধুই তাৰপৰা গৰম পানী ব্যৱহাৰ কৰিব লাগে খোৱা পানীও তেনেকৈ গৰম কৰি ঠাণ্ডা কৰি খাব লাগে

আৰু এইটো হ'বই বতৰৰ সলনি হ'লে গৰমৰ পৰা ঠাণ্ডা আহিলেও হয় ঠাণ্ডা পৰা গৰমলৈ আহিলেও হয় গতিকে আমি এই সময়কেইটাত নিজে যত্ন কৰিব লাগিব যত্ন কৰিলেহে আমাৰ এই চৰ্দি লগা বা কাঁহ পানী লগা এইবোৰ ভাল হ'ব